মই পৰিয়াল লগত অসমীয়াত চিৰিয়েল চলচিত্ৰ আদি চায় ভাল পাওঁ সময়ত মই সদায় চাবলৈ চেষ্টা কৰোঁ সদায় চাওঁ লগৰ লগত সেই বিহু নৃত্য আদি মই চাই ভাল পাওঁ লগৰ লগত বিহু নৃত্য চাব যায় ঘূৰি ভাল পাওঁ লগৰ লগত আৰু ঘৰৰ পৰিয়ালৰ লগত সদায় অসমীয়া চিৰিয়েল চাওঁ ভাল পাওঁ ফাংশ্যন আদি টি ভিত চাওঁ ঘৰত আৰু থিয়েটাৰ চাবলৈ যাওঁ নাম নাগাৰা নাম আদি চাবলৈ যাওঁ ঘৰৰ লগত ভাল পাওঁ চবতকৈ বেছিকৈ ভাল পাওঁ অসমীয়া চিৰিয়েল বেহৰবাৰী আউটপষ্ট মই প্ৰায় সেইটো টাইম চাৰে সাতটাৰ পৰা কিন্তু মই চাৰে দহটা টাইমটো এই দুটা টাইমে মই চাওঁৱেই ঘৰৰ মানুহৰ লগত হাঁহি ধেমালি কৰি ভাল পাওঁ ঘৰত মানে ভয়ত মনটো এই ভাল লাগি থাকিলে মোৰো ভাল লাগে ঘৰৰ মানুহ লগত হাঁহি থাকিলে মোৰো ভাল লাগে সেইটো টাইম মই ঘৰৰ মানুহক দিবলৈ পূৰা চেষ্টা কৰোঁ আৰু দেওঁ চাওঁ মই আৰু লগৰ লগত বিহু চাবলৈ যাওঁ লগৰ লগত বিহুটো চাব যায় ভাল পাওঁ নাচি গাই লগৰ লগত ঘূৰি ভাল পাওঁ আৰু লগবোৰো ভালে থাকি ভাল পায় লগবোৰো মনটো ভাল লাগে সময় দি দি লগৰ লগত লগৰ লগত বিহু নৃত্য আৰু ঘৰৰ মানুহৰ লগত মই অসমীয়া চিৰিয়েল আদি চাই বহুত ভাল পাওঁ আৰু ঘৰৰ মানুহৰ লগত বেছি ভাগ মই অসমীয়া চিৰিয়েলেই চাওঁ আৰু লগৰ লগত বিহু নৃত্য আদি চাওঁ আৰু ঘৰৰ ঘৰৰ মানুহৰ লগত সেইটো টাইমত থাকিলে ঘৰৰ মানুহৰো ভাল লাগে মনটো মোৰো ভাল লাগে চাই ভাল লাগে হাঁহি ধেমালিত যিটো যিটো ফাল্টু ফাল্টু মানে ইংলিছত গ'লে কমেডি ফাল্টু সেইটো ইয়াত যিজন এটা চাবলৈ বহুত ভাল লাগে আৰু চাওঁ আৰু ঘৰৰ মানুহৰ লগত সিটো বহুত মনটো ভাল লাগে নিজকে নিজে অসমীয়া চিৰিয়েলত বেহৰবাৰী আউটপষ্ট চাই সেইটো চাওঁ আৰু ঘৰৰ মানুহ বুলি নহয় মামাহঁতৰ লগতো বা ঘৰৰ মানুহৰ লগত সেইবোৰ ভাল পাওঁ